মই অনুসৰণ কৰা ৰেচিপি এটা আশা কৰাৰ দৰে যদি ভালকৈ ওলাই নাহে তেতিয়া মই খাদ্য বস্তু নষ্ট হ'বলৈ নিদিওঁ নিজৰ সৃষ্টি ক্ষমতা ব্যৱহাৰ কৰি মই কিবা এটা ৰূপ দিম মই উদাহৰণস্বৰূপে পাটি চেপটা পিঠা বনাইছিলোঁ সেই পিঠাটো বনাওঁতে ৰোল নোহোৱাৰ কা নোহোৱাৰ কাৰণে মই সেইখন টাৱাতে অলপ তেল দি ফ্ৰাই কৰি দিলোঁ